হয় কওকচোন

হয় আপোনালোকৰ পাৰ হেড আপোনালোকৰ বাজেটটো ক'বচোন আচ্ছা আচ্ছা ঠিক আছে মই আপোনাক অসমৰ কোন কোন ঠাইত আপোনালোকে যাব বিচাৰিব পাৰিব মই কৈ আছোঁ আপোনালোকে শিৱসাগৰ যাব পাৰিব শিৱসাগৰত যিমানবিলাক আহোমৰ দিনৰ স্মৃতিৰ কিবা কিবি ঠাইবিলাক আছে সেই ঠাইসমূহ আপোনালোকে শিৱসাগৰত ঘূৰিব পাৰিব তাৰ পিছত আকৌ তেজপুৰৰ অগ্নিগড়ৰ নামৰ জেগা নামৰ জেগাটোলৈ যাব পাৰিব তাৰ পৰা আপুনি গোটেই কামাখ্যা ধাম লগতে আপোনাৰ উমানন্দ মন্দিৰ আৰু চিৰিয়াখানা আৰু কাজিৰঙালৈ যাব পাৰিব আমি অসমৰ ভিতৰত হ'লে আমি এইসমূহ জেগা আপোনালোকক আপোনাক ফূৰাব পাৰিম

আচ্ছা আপোনালোকৰ এইটো বাজেটত যদি আপোনালোকে অসমৰ বাহিৰলৈ যাব বিচাৰে তেতিয়া আপোনালোকৰ শ্বিলঙৰ ড'ন বস্কো মিউজিয়ামলৈ যাব পাৰিব আৰু তাত উইলিয়াম লেক বুলি আৰু এয়াৰ ফৰ্চ মিউজিয়াম বুলি দুটা জেগা আছে সেই দুটা জেগালৈ আপোনালোকক আমি নিব পাৰিম আৰু আপোনালোকক চিকিমৰ এই গেংটক বুলি এটুকুৰা জেগা আছে শুনিছে নহয় সেই জেগা টুকুৰালৈকে আপোনালোকক নিব পাৰিম তাত তাৰ তাৰ পিছত আপোনালোকক অৰুণাচলৰ চেলা পাছ বুলি এটুকুৰা জেগা আছে আৰু তাত বেকি বাঘ ৰিজাৰ্ভ বুলি এটুকুৰা জেগা আছে সেই ঠাই টুকুৰালৈ আমি আপোনালোকক লৈ যাব পাৰিম আৰু আপোনাৰ আগ্ৰাৰ তাজমহল বুলি যিটুকুৰা জেগা আছে সেই জেগাডোখৰলৈ আপোনালোকক নিব পাৰিম আমি আৰু আপোনালোকে যদি চাব বিচাৰে আপোনালোকক আমি ভাৰতৰ যিহেতু মেইন ৰাজধানী দিল্লী হয় আপোনালোকক আমি দিল্লী চহৰখন ঘূৰাব পাৰিম আৰু তাত যিসমূহ জেগা আছে ধৰক ইণ্ডিয়া গেট বা ৰাষ্ট্ৰপতি ভৱন এইসমূহ জেগা আপোনালোকক আমি দেখুৱাই আহিব পাৰিম ইমানটোৱে হৈ যাব আপোনালোকৰ

ঠিক আছে দিয়ক থ্যেংক ইউ বাইদেউ